আমাৰ সমাজত পৰিয়ালত ল'ৰা আৰু ছোৱালীৰ মাজত আগতে বহুতখিনি পাৰ্থক্য আছিলে যেনেকৈ আগতে ছোৱালীবিলাকক পঢ়া শুনা ক্ষেত্ৰত বা ঘৰৰ বাহিৰত গৈ কাম কৰা চাকৰি কৰা বা ব্যৱসায় কৰা এইবোৰ ক্ষেত্ৰত বহুতো বাধা দিছিলে কাৰণ ছোৱালী মানুহ বুলি ক'লে সদায় ঘৰত থাকিব লাগে ঘৰৰ কাম বন কৰিব লাগে সেইবিলাকে সেইবুলিয়ে ভাবিছিলে সকলোৱে কিন্তু ল'ৰাক কিন্তু সেইটো নহয় ল'ৰাক ওলাই যাবও দিছিলে ল'ৰাৰ ক্ষেত্ৰত সদায় মানে সেইটো এটা বেলেগ দৃষ্টিৰে চাইছিলে ল'ৰা গৈ বাহিৰত কাম কৰিবলৈও দিছিলে ল'ৰা বুলি ক'লে সকলোখিনিয়ে সু মানে স্বাধীনতা পাইছিলে কিন্তু ছোৱালী বুলি ক'লে সদায় ঘৰৰ ভিতৰত থাকি সদায় ঘৰৰ যোনখিনি কাম বন সেইখিনিৰ মাজতে আৱদ্ধ কৰি ৰাখিছিলে কিন্তু সময়ৰ লগে লগে সকলোখিনি বেলেগ হ'ল এতিয়া ল'ৰা আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাইকিয়া হৈছে দি আজিকালি ছোৱালীও ল'ৰাৰ সমানেই আগবাঢ়ি গৈছে ল'ৰাই যিখিনি কাম কৰে আজিকালি ছোৱালীয়েও সেইখিনি কাম কৰিবলৈ ধৰিছে আজিকালি ছোৱালীয়ে বাইক চলায় লগতে বাছো চলায় বহুতেতো আৰ্মী হওক নৌ বাহিনী হওক সকলোতে আজিকালি ছোৱালী পাইলট হৈছে সকলোখিনিত আগবাঢ়ি গৈছে যোনবিলাক আগৰ দিনত ছোৱালীবিলাকে সেইখিনি কাম কৰিব নোৱাৰিব বুলি সমাজে বা ঘৰতো ভাবিছিলে কিন্তু আজিকালি সেইটো নহয় আজিকালি ল'ৰা আৰু ছোৱালী সমানে আগবাঢ়ি গৈছে মই ভাবোঁ আজিকালি সকলোৱে আগবাঢ়ি যাব লাগে কাৰণ ল'ৰা আৰু ছোৱালী হয় ভয় লাগে বাৰু ছোৱালী এজনী ঘৰৰ বাহিৰত অকলে পঠাবলৈ কিন্তু ছোৱালী যদি সাহসী হয় আৰু মোৰ হিচাপত সাহসী হ'বলৈয়া সিহঁতক শিকাব লাগে ল'ৰাৰ সৈতে সমানে যাতে সিহঁতি খোজ মিলাই যাব পাৰে